অঁ হেল্ল' হয় খুৰা অঁ মই বৰ্তমান মানে এখন মঞ্চত আছোঁ মঞ্চত মানে উঠিবলৈ লৈছোঁ ইয়াতে মানে মঞ্চত মোক তিনি মিনিট তিনি তিনি মিনিটমানৰ কাৰণে মোক ভূপেন হাজৰিকাৰ কাৰণে এখন মানে বক্তৃতা দিবলৈ দিছে ভূপেন হাজৰিকাৰ ওপৰত দেই ইয়াতে মই কি ক'ম আপুনি অলপ কৈ দিব নেকি

খুৰা অলপ অঁ অলপ অলপ সংক্ষিপ্ত হিচাপে ক'ব মোৰ মানে মই উঠিবয়ে লাগিব চাগে এতিয়া

হয় হয় খুৰা খুৰা মই এই মঞ্চত মোক মাতিব এতিয়া ম মইতো ক'ব লাগিব ন' মঞ্চত মই মই প্ৰথম আৰম্ভণি কেনেকৈ কৰিম

হয়

হয় হয় হয় হয় মই এইটোৱেই ভাবি আছিলোঁ হয় আৰু খুৰা এই যে এই বক্তৃতাটো মানে অনুষ্ঠানটো মোক যোনখিনি ক'বলৈ দিব মই মানে সামৰণি কেনেকৈ কৰিম সামৰণি কেনেকৈ কৰিম খুৰা

ঠিক ঠিক আছে খুৰা মই এইখিনি পাৰিম যেন লাগিছে মোৰ এতিয়া মই জনাম দিয়ক আপোনাক মই কৈ লওঁ মই আপোনাক ধন্যবাদ খুৰা ধন্যবাদ খুৰা হয়